হেল্ল' প্ৰণামী তুমিতো মাজুলীতে থাকা ত' মাজুলীত মানে চামগুৰী সত্ৰখন মুখাশিল্পৰ বাবে বিখ্যাত বুলি শুনিছোঁ তো মই মানে ইয়াৰ বিষয়ে অকণমান জানিব বিচাৰোঁ কেনেদৰে মুখাবিলাক বনোৱা হয় কি কৰা হয় অকমান ইয়াৰ বিষয়ে জনাবা নেকি বাৰু হয় তাৰ উপৰিও তুমি ভাবানে বাৰু প্ৰণামি যে মাজুলীত এই মুখাশিল্প প্ৰক্ৰিয়াটোৰ পৰা আমাৰ এই মাজুলীখনত বা তোমালোকৰ মাজুলীখনত কিবা উন্নতি হৈছেনে অৰ্থনৈতিকভাৱে হয় প্ৰণামী ইয়াৰ উপৰি তুমি কোৱাচোন মুখাবিলাক মানে ইয়াত কিমান দিনৰ পৰা বনাই আছে বুলি কৈছিলা হয় হয় তাৰোপৰিও আপোন তুমি ভবানে যে এই মুখাবিলাকে মানে আদা মানে অকল মাজুলী এই নিৰ্দিষ্ট স্থানীয় ৰাইজেই মানে কিনে বা চাবলৈ যায় নে বাহিৰৰ পৰা পৰ্যটক আহে এইবিলাক চাবলৈ হয় প্ৰণামী আৰু হেৰি আমি জানো যে মাজুলীখন যিহেতু ৰাসৰ বাবে বিখ্যাত ত' সেই ৰাস মহোৎসৱতো মুখাবিলাকৰ ব্যৱহাৰ কৰা হয় নিশ্চয় ধন্যবাদ প্ৰণামী মই এইবিলাক এটা প্ৰজেক্ট আছিলে তাৰ বাবে মোৰ চামুগুৰী সত্ৰ মুখাশিল্পৰ বিষয়ে জানিবলগীয়া আছিলে তোমাৰ পৰা এইবিলাক জানি ভাল লাগিলে